ব্যৱসায়ৰ ক্ষেত্ৰত আমাৰ প্ৰতিপক্ষ হৈছে আত্মসহায়ক গোট আমি এটা আত্মসহায়ক গোট গঠন কৰিলোঁ আৰু ব্লকে এটা আমাক প্ৰশিক্ষণ দিলে তাঁতশালৰ কাৰণে আমি সেই তাঁতশালৰ প্ৰশিক্ষণটো দিয়ে আমি মানে ব্যৱসায়টো আৰম্ভ কৰিলোঁ এতিয়া আমাৰ মানে দুৰ্ব এতিয়া আমাৰ মানে দুৰ্বলতা এইটোৱে হৈছে আমাৰ মানে টকা পইচাৰ ক্ষেত্ৰত টকা পইচা যদি আমাৰ সকলোৱে টনকিয়াল হ'লহেঁতেন আমি ব্যৱসায়টো আৰু অলপ আগুৱাই নিব পাৰিলোঁহেঁতেন এতিয়া মানে আমাৰ অসুবিধা এইটোৱে মানে আৰু আমাৰ টকা পইচা অভাৱ অনাটনৰ কাৰণে আমি মানে ব্যৱসায়টো বেছি টনকিয়াল কৰিব পৰা নাই এইটোৱে আমাৰ দুৰ্বলতা আৰু যদি আমাৰ টকা পইচা মানে অভাৱ টকা পইচা যদি আমাৰ বেছি হ'লহেঁতেন আমি মানে ব্যৱসায়টো আৰু অলপ মানে টনকিয়াল কৰিব পাৰিলোঁহেঁতেন ব্লকে আমাক প্ৰশিক্ষণটো দিলে দি কিনি আমি সৰুসুৰাকৈ এতিয়া আমি লোন ল'লোঁ লোনটো লৈয়ে মানে আমি ব্যৱসায়টো আৰম্ভ কৰিলোঁ আমাৰ নিজৰ মানে এতিয়া আমি বিশেষকৈ লোনটো ধাৰ মাৰিলোঁ আৰু ধাৰ মাৰি শেষ হ'ল এতিয়া আমাৰ মানে টকা পইচাৰ ক্ষেত্ৰত অলপ অসুবিধা এতিয়া আমি আকৌ মানে আৰু ডাঙৰকৈ বহলাবৰ কাৰণে আমাৰ মানে বেলেগ বেলেগ ব্যৱসায় আমি কৰিবৰ কাৰণেও আমাৰ মানে টকা পইচাই অসুবিধা আৰু সেইটোৱে আমাৰ অসুবিধাৰ কাৰণে আমি মানে ব্যৱসায়টো ধৰক আগুৱাই নিব পৰা নাই আজিকালি মানে গোটতো লোন দিয়ে লোন লৈয়ে মানে আমি যিমানখিনি পাৰিছোঁ আৰু মানে আগবাঢ়িবলৈ চেষ্টা কৰি গৈ আছো